হা স্মৰণীয় ঘটনা বুলি ক'ব গ'লে মোৰ ক'ভিডটোৱে খুব তাৰমানে বিৰাট হেৰিভাৱে মনত সাঁচ বহি গৈছে আৰু বিৰাট শাস্তি পাইছোঁ আৰু ক'ভিডৰ টাইমত বজাৰ নাথাকিলেও আনিব যোৱাটো দিগদাৰ দুটা বাচ্ছা সিহঁত দুটাক ৰখাটোও বিৰাট ডাঙৰ সমস্যা খেলিব যাব নাপায় বাহিৰত ওলাব নোৱাৰে গেটখন লাৰিলেও হাত ধুব লাগে বিৰাট শাস্তি পাইছোঁ আৰু ক'ভিডৰ কাৰণে ক'তো যাব পৰা নাই স্কুল বন্ধ পঢ়া পাতি নাই ইফালে মোৰ হেৰি হাজবেণ্ডো ওলাই যাব পৰা নাই চাৰিটা মানুহ ঘৰতে সোমাই থাকি তাৰমানে বিৰাট অশান্তি আৰু এটা ভাল হৈছে বাৰু এটা লগো পাইছোঁ গোটেই কেইটাকে আমি একেলগে বহুত দিনৰ পিছত লগ পাইছোঁ বাৰু সেইটো এটা ভাল লগা কথা কিন্তু তাৰমানে কি ভয়ংকৰ পৰিস্থিতি এটা পৰিৱেশ এটা আমি পাৰ কৰিছোঁ সেইটো তাৰমানে একদম বিৰাটেই স্মৰণীয় আৰু বিৰাট মনত সাঁচ বহি গৈছে আৰু তাৰমানে বজাৰ পাতিও ঘৰত কেতিয়াবা নাথাকিলে এনেকুৱা কণ্ডিচন হৈছে তাৰমানে সুদা ভাত খাই থাকিবলগীয়া কণ্ডিচন হৈ গৈছে তাৰমানে চলি পলি ৰখাত বিৰাট দিগদাৰ পাইছোঁ আৰু এইখিনিয়ে আৰু স্মৰণীয় ঘটনা